অঁ হেল্ল' দাদা অঁ মই আপোনাৰ ৱেবছাইটত মোৰ এটা লেটেষ্ট টেবলেট এটা দেখা পালোঁ অঁ গতিকে মই জানিব বিচাৰিছোঁ যে আপোনাৰ আপোনাৰ ৱেবছাইটত এটা নতুন টেবলেট যিটো লেন'ভ লেন'ভ টেবলেট সেইটো মডেল আছেনে মানে যদি আছে আপুনি মোক দেখাওকচোন গতিকে মোৰ বাজেটৰ লগত টেবলেটটোৰ মূল্যসহ মিলিব লাগিব নহয় যদি মিলে আপুনি মোক ইয়াক ঠিক কৰি দিয়ক